হেল্ল' আপোনালোকৰ তাত কি কি গাড়ী আছে বাৰু বোলেৰ'খন পাম নেকি যদি পাম ফোন কৰি জনাবচোন গোলাঘাটলৈ ঊনৈছ তা গোলাঘাটৰ পৰা যোৰহাটলৈ যাম বুলি ভাবিছোঁ ঊনৈছ তাৰিখে মোক থৈ আহিব পাৰিব নেকি যদি পাৰে ফোন কৰি জনাবচোন